সম আমাৰ সম্প্ৰদায়ত বিখ্যাত বুলি ক'ব গ'লে আচলতে মহোহো উৎসৱত উৎসৱটো আছে মহোহো আচলতে মহ খেদা উৎসৱ বহুত মেইনলী চেঙেলীয়া যোনখিনি আছে তেওঁলোকে আচলতে ৰূপ লৈ আহে ধুনীয়াকৈ কোনোবাই ভালুকৰ ৰূপ লৈ আহে কোনোবাই গছৰ পাত চাত পিন্ধি ৰূপ লৈ আহে এইটো এইটো এটা লোক পৰম্পৰা আচলতে তাতে তেওঁলোকে হাতে হাতে লাঠি চাঠি লৈ আহে আহি পেলাই তেওঁলোকে আচলতে এইটো লোকগীতৰ ৰূপত প্ৰদৰ্শন কৰে গোটেই বস্তুটো এইটো তেনেকুৱা ধৰণৰ অ' হোৰে মহোহো মহ খেদবা যাওঁ য'ত তেনেকে প্ৰদৰ্শন কৰে কৰি পেলাই গৃহস্থক আচলতে আৰ্শীবাদ দিয়ে গৃহস্থই তাৰ বিনিময়ত তেওঁলোকৰ ওচৰত আশীষ লয় আচলতে সমাজৰ পৰা তেওঁলোকৰ সমাজৰ সমাজে যে তেওঁলোকক ভাল পায় বা সমাজৰ লগত গৃহস্থৰ যেন মিলি আছে এই বস্তুটো এটা ধুনীয়া আদান প্ৰদান হয় ভাৱৰ আৰু তাৰ বিনিময়ত হয়তো কিছুমানে চাউল কিছুমানে দালি আলু বা কিছুমানে টকা নিজৰ সাধ্য অনুসাৰে দিয়ে মাননি হিচাপে গতিকে সেয়া সেইটো মহোহোৰ কথা ক'ব লাগিব